অঁ বাইদেউ যোৱাকালি মানে মই অলপ সেই কুঁৱাৰ পাৰত কাপোৰ ধুই থাকোঁতে মানে পিছল খাই পৰিছিলোঁ এতিয়া মানে মোৰ হাত এখন বিৰাট বিষ হৈ আছে এতিয়া আপোনাৰ নাম্বাৰটো মই পালোঁ এঠাইত তেওঁ দিলে আপোনাৰ লগত কথা পাতি চাব দিছে এতিয়া মই কি কৰিম বিষটো ভাল হোৱাৰ কাৰণে নাই মই দেখুওৱা নাই আপোনাকে ফোন কৰিছোঁ মানে মোৰ হাতৰ গাঁঠিটোত

অঁ আপুনি এনেই এতিয়া কিবা মোক ঔষধ চাজেষ্ট কৰিব পাৰিব নেকি মানে মই এতিয়া খাই বিষটো অলপ ভাল কৰিব পৰা কৰি অঁ এনেইতো মালিচ চালিচ দিব নালাগে অঁ গৰম পানী ঢালিব পাৰিম নেকি গৰম পানী ঢালিব পাৰিম নেকি অঁ আৰু কিবা তেনেকৈ কৰিব পাৰিম ভাল হোৱাৰ কাৰণে অঁ মানে মোৰ এতিয়া অলপ দূৰো হয় ঘৰত যাব কাৰণে ইমান ঘৰৰ পৰা ডক্তৰৰ ততে যাবৰ কাৰণে অঁ আজিয়ে গৰম পানী ঢালিব লাগিব নহ্ অঁ অঁ আপুনি যে কৈছে ডক্তৰটো ফোন নাম্বাৰ আছে নেকি ডক্তৰটোৰ অঁ এনেই ডক্তৰজনটো ভাল অঁ চিভিলতো ঔষধ পোৱা যাব নহ্ অঁ কিনিব লাগিব নেকি অঁ অঁ অঁ এক্সৰে কৰি দি চাব লাগিব নেকি অঁ অলপ ফুলিছে অঁ অঁ আপুনিতো কাইলৈ থাকিব অঁ অঁ যোৱাৰ আগতে অঁ আপোনাক মই এই এইটো নাম্বাৰতে ফোন কৰিম এবাৰ অঁ আপুনি কেইটামানত যাব ৰাতিপুৱা অঁ নটাত মই দছটামান ডক্তৰ কেতিয়া বহিব অঁ অঁ টিকট ল'ব লাগিব নেকি অঁ আপুনি লৈ থৈ দিব পাৰিব নেকি টিকটটো অঁ অঁ ঠিক আছে টিকটটো লৈ থ'লে সুবিধা হ'লে হয়

অঁ অঁ অঁ টিকটটো লৈ লৈ থ'লে আপুনি মই সোনকালে গৈ দেখাই আহিব পাৰিলোঁ হয় মানে মোৰ নামটো চয়নিকা লিখি থ'ব আপুনি অঁ অঁ অঁ চয়নিকা দাস লিখোঁ

অঁ মই সেই আপোনাক যোৱাৰ আগতে এবাৰ ফোন কৰি জনাম আপুনি মোক ডক্তৰ আহিলে এবাৰ ফোন কৰি ক'ব অঁ নহ'লে আপুনি ডক্তৰৰ নাম্বাৰটো মোক মেছেজ কৰি থৈ দিবচোন মই এবাৰ কথা পাতি চাম ডক্তৰৰ লগত ঠিক আছে হ'ব দিয়ক